হেল্ল' কি কৰিছা আছোঁ আছোঁ ঘৰতে আছনে অঁ অঁ অঁ ভাত খালা ভাত কেইটামান খালো এইফালে ওচৰলে অকণমান ওলাই আহিছিলোঁ তাৰপৰা ইয়াতে ভাত মাছ বনাইছিলে শাকৰ জোল তাৰপিছত ডাংবডি আলু এনেকৈ ভাজিছিলে সেয়াই তোমালোকে কি খালা

অঁ অঁ বাকী মাহঁতৰ ভালেই নহয় অঁ ভালেই বুলি ক'ব লাগিব আৰু আজি কাম এটাও হ'ল এফালে গৈছিলোঁ মাটি অকণ লোৱাৰ কথা আছিলে সেইটোও হ'লগৈ সেইকাৰণে আজি মনটো ভালেই বাৰু এই আমাৰ ঘৰৰ ওচৰতে লৈছিলোঁগে টাউনলৈ গৈছিলোঁ সেইবিলাক কামতে তাৰপৰা বাহিৰে বাহিৰে ওচৰৰ এঘৰলৈ ওলাই আহিলোঁ হয় মই বোলো ফোন এটা লগাওঁ তোমাৰ লগত কথা এটা পাতিবলৈ আছিলে বোলো অঁ অঁ তাকে দে বজাৰ কৰা কথা যে কৈছিলোঁ যে বজাৰ কৰিবলৈ কেতিয়াকৈ যোৱা হ'ব বাৰু অঁ তোমাৰ ফ তুমি এতিয়া ফ্ৰী আছা মানে এইকেইদিন নহ্ অঁ কোনোবা এদিন দুইজনীয়ে এতিয়া সময়টো মিলাব লাগিব দেই মিলাই পিনি আমি কাপোৰ কিনা কথা কাপোৰ কেইটামান কিনিবগৈ লাগিব জোনালীলৈ কিনিব লাগিব মোলৈ গোটেই পিন্ডলৈ কিনিব লাগিব তুমি কাৰ কাৰলৈ লোৱা তেতিয়া হিচাপটো কৰি আনিব পাৰিবা অঁ কি কি ল'বা অঁ বিশাললৈকে যাম তাতে গোটেইবোৰ লগতে পায় ধেৰ দোকান ঘূৰি নুফুৰিলেও হৈ যায় হয়নে বাৰু অঁ তাতে মই আমাৰ কাপোৰ আনিবলৈ গৈ থাকোঁ ভালে লাগে তাতে সব বস্তু লগতে পায় একো মানে টেনচন নাই আৰু ধুনীয়াকৈ গোটেইখিনি লগতে পায় মোৰ সেই মোৰ অঁ লগ পোৱা হ'ব ওপৰতে খাই বৈও আহিম কিবা কিবি ধুনীয়াকৈ অঁ সব হ'ব সেইটোৱে ভাল হ'ব তাৰপৰা কি বুলি কয় এইটো মইও সেই তেনেকৈ চুৱেটাৰ ল'ব লাগিব চুৱেটাৰো নাই এইবা জীতেনদা বিয়াও আহি আছে বিয়া কাৰণেও কাপোৰ আনি ল'ব লাগিব

ল'ব লাগিব অঁ মইও আমাৰ ভাবিছোঁ কি আমাৰ হেৰিলে বোলো অনলাইনতে বোলো কুৰ্টা ছেটবিলাক পাই যে ভিনদেউলৈ দাদালৈ তে তেওলৈ তেনেকুৱা মিলাই ল'ম তাৰপিছত মইয়ে জোনালীয়ে কাপোৰো মিলাই মিলাই ল'ম আৰু বোলো জোনালীলৈ বাৰু জেকেট এটা আনিছিলোঁ তাৰপিছত ধৰিছোঁ আকৌ তেতিয়ালে পুৰণা হ'বও পাৰে আৰুতো তেওঁলোকে মোৰ লগত ড্ৰেছ এটা মিলাব লাগিব মোৰ অঁ অঁ কাপোৰ দুযোৰমানো ল'ব লাগিব দুযোৰ ল'ম চাগে দুবাৰ পিন্ধিবৰ কাৰণে একেদিনাখনে যদি বিয়া অঁ হেৰি ধেমাজি যে কি বুলি কয় ৰাধা ক্লোথ শ্ব' বুলি এখন আছে তাতে পুৰা হ'লচেলত দিয়ে কাপোৰ লোৱা যদি আহিবা দুইজনীয়ে তাৰপৰাই ল'ম গোটেইকেইজনীলৈ অঁ অঁ অঁ বিয়া বজাৰ কৰিবলৈ নহ'লে গোটেইসোপা লগতে ওলাম ভাল লাগিব গৈ পিনি ইজনীয়ে সিজনীক দেখাব পাৰিব এতিয়া কিছুমান ড্ৰেছ আমি গোটেই কেইজনীয়ে একে মেটচিং কৰি কৰি ল'ব পাৰিম নহ্ কৰিনা মই ৰিমি চিমি গোটেইকেইজনীয়ে অঁ মানে জোৰোণত পিন্ধা ড্ৰেছযোৰ গোটেইকেইজনীয়ে মেটছিং কৰি ল'ব পাৰিম আকৌ হয়নে বাৰু

অঁ জোৰোণত পিন্ধাযোৰে এবেলা বাৰু হৈ গ'ল দেই তাৰপিছত আকৌ সেই কাপোৰযোৰ অলপমান টাইম পিন্ধি লৈ তাৰপৰা অকণমান হেৰি টাইমত সলাব লাগিব আৰু ৰাতিলৈও এযোৰ এযোৰ আকৌ চেঞ্জ কৰিব লাগিব নহয় কইনা আনিবলৈ যোৱা সময়ত লাগিব লাগিব মই ভাবিছোঁ অকণমান চুৱেটাৰটো মই অকণ দীঘলমূৰীয়া এটা ল'ম বুলি ভাবিছো অকণমান যে লং লং অঁ তাকে দোকানতো পাছে দোকানটো বেছিয়ে দাম কৰে দেই কেতিয়াবা অনলাইনত অকণমান কম দাম আহিয়ে যায় এই এটা কাম কৰিব লাগিব প্ৰথমতে দোকানত সুধি চাব লাগিব দেই অনলাইনতো আমি ঘৰত গমেই পাম কিমানটো দাম ক'ব কিমানটো নকয় হয় ন বাৰু অঁ তেতিয়া মানে আইডিয়া এটা কৰিব পাৰিম ক'ত মানে দামটো বেছিকৈ কৈছে ক'ত কমকৈ কৈছে হয়নে বাৰু অঁ সেইটোৱে ভাল হ'ব তাকে আৰু মই চেণ্ডেল ল'ব লাগে দেই মই এনেই মানুহজনী চাপৰ আৰু অকণ ওখ হ'ব লাগিব ওখ চেণ্ডেলযোৰ ল'ম ল'মকৈ লোৱাই হোৱা নাই চেণ্ডেল এযোৰ ল'ব লাগিব জোতা আছে জোতা অঁ অঁ জোতা মোৰ ওচৰত আছে দেই খালি মই আকৌ চাদৰ মেখেলা লগত জোতা পিন্ধিলে বেয়া দেখাব নহয় বিয়া কেইদিনত অঁ সেইকাৰণে জোতা এতিয়া ল'ব নালাগে জোতাযোৰ এনেই পইচটো সোমাই থাকিব তোমাৰ ভাগৰ তুমি বেলেগ এটা কিবা চেণ্ডেল তেনডেল ওখমূৰীয়া চেণ্ডেল তেনে পামচো টাইপৰ যে পায় যে ওখ যে হাই হিল টাইপৰ যে বেছি ওখ নহয় অলপমান মিডিয়াম চাইজৰটো যে অঁ তেনেকুৱা এযোৰ ব্লেক কালাৰ ধুনীয়া লাগিব সবৰ লগেতে মেচিং কৰিব সেই ব্লেক কালাৰটোৱে হয়নে বাৰু অঁ তাৰপৰা আকৌ হেৰি এই মেকআপ চেকআপ কৰিবানে মেকআপৰ বস্তু চস্তুও কিনিব লাগিব পাই হয়নে বাৰু এজনীয়ে কিনিলে মই মেকআপ চেকআপ কৰিব নাজানো ভাবিছোঁ জীতেন দাইৰ বিয়াতে মেকআপ অকণো কৰিব লাগিব কোনোবাই মেকআপ আৰ্টিষ্ট আহিলে মেকআপ অকণো কৰিব লাগিব তোমালোকে জাননে মেকআপ কৰিব অঁ গহনা পাতিও ল'ব লাগিব তাকে মই যে বেছি ল'ব লাগিলে মোক যে গালিয়েই পাৰিব কমকৈ ল'ব লাগিব সেইকেইটা বস্তু তাকে আজিকালি হেৰি হয় একো নহয় দিনত আকৌ ঠাণ্ডা দিনত গৰম পৰে নহয় ৰাতি চুলি মেলি যোৱাতো বেলেগ কথা তুমি ৰাতি মানে এনেকুৱা এটা হেয়াৰ ষ্টাইল মোৰ তোমাক যদি ষ্টাইলিছ হেয়াৰ ষ্টাইল লাগে মই বনাই দিব পাৰিম আকৌ

ফুল কিনিবা দিনত খোপা বান্ধিবা আকৌ দিনত অকণমান গৰম পৰে যে এনেও অকণ গৰম গৰম লাগিয়ে থাকিব নহ্ সেইটো কৰিব লাগিব তাৰপৰা আৰু কিবা বেলেগ বস্তু কিনিবানি অঁ মাহতে কিবা কিনিবনি আকৌ তাকেহে এতিয়া আমাৰো সবৰে এইপিনে কিনিবলগীয়া বস্তুয়েই ওলাই আছে আৰু সঁচাকৈ পায় তাৰপিছত তাকে আমি অঁ বস্তু অলপতো লাগিব ঠাণ্ডাদিন হ'লে অঁ পিন্ধিম দিয়া হ'ব তাকেহে মোজা চোজা মই বাৰু মোজা চোজা কিনি থোৱা আছে নিকিনিলেও হ'ব খালি অকণ ওখমূৰীয়া চেণ্ডেল এযোৰ ল'ম আৰু তাৰপৰা কাপোৰ ল'ব লাগিব এই জোনালীলৈ কিবা কিবি আমাৰ মানুহটোলৈ কিবা কিবি তেনেকৈ মিলাই আমাৰ তিনিটালে ল'ব লাগিব অঁ সেইটো হয় বাৰু কিন্তু কিছুমানে অনলাইনত অৰ্ডাৰ দিছে ভাল বস্তুয়েই আহিছে সেইকাৰণে ৰিক্স ল'ব নোৱাৰি আগতীয়াকৈ অলৰেডি চাই ল'ব লাগিব কোনটো ক'ত ভাল বস্তু আহে হয়নে বাৰু যদি বেয়া আহিলেও যাতে ৰিটাৰ্ণ কৰিব পাৰো আকৌ বেলেগ যিটি পিন্ধাই হৈ যাবগৈ আকৌ কোনো কাৰো লগত নিমিলিবগৈ আৰু হেৰি কৰিব লাগিব অঁ ভাল লাগিব তাতোতকৈ ইন্টাৰেষ্টিং আমি গোটকেইজনীয়ে ছানগ্লাছ লগাই লগাই যাম ব্লেক কালাৰ সবেই ল'বা একদম বঢ়িয়া লাগিব গোটেই এণ্ট্ৰি হ'ব জোৰোণৰ পাৰ্টি সব চানগ্লাছো কিনিব লাগিব গোটেকেইজনীয়ে একদম ব্লেক কালাৰ ব্লেক কালাৰ শাৰী পিন্ধিলে আকৌ মোক চাপৰ চাপৰ লাগে যে অঁ হেৰি কি বুলি কয় শ শাৰীৰ লগত আকৌ ভ ভেলভেটৰ ব্লাউজ পিন্ধিব লাগিব তেতিয়াহে অকণ ভাল দেখাব কিনিব চিলাব লাগিব তেতিয়া ভাবিছোঁ ভাল লাগিব ভাল লাগিব সেইবোৰ তেনেকুৱা ডিজাইন কৰিলে ভাল লাগিব গোটেইকেইজনীয়ে খালি একে একে হ'ব লাগিব তেতিয়া বেছি অঁ অঁ সোনকালে যাব লাগিব তোমালোকেতো ওচৰৰ ছোৱালী পাৰিবাই তোমালোক জীয়ৰী যে ধুনীয়াকৈ ওলাব পাৰিবা আৰু ভাল কথা হ'ব গোটেইকেইজনীয়ে মিলাই মিলাই যাব আনকি মাহীহঁতকো জেঠাইহঁতকো সবকে অলপ অলপ ড্ৰেছটো মিলাই মিলাই দিব লাগিব কিনি দিব লাগিব হয় নহ্ বাৰু অঁ গোটেইকেইজনী বাই ভনী কেনেকুৱা মেটচিং হ'ব গোটেইকেইজনী বাই ভনী তাহাঁতৰ কাপোৰ কিনিব যাওতেও কৈ পঠিয়াব লাগিব সবকে যাতে গোটেই জোৰোণত যোৱাকেইযোৰ মিলি গ'লেও ভাল দেখাব নহ্ ৰাতি কেইযোৰ লাগে যি টি ল'লেও আপত্তি নাই কিন্তু জোৰোণত যোৱা মানুহখিনি যদি গোটেইখিনি যদি ড্ৰেছ কডটো মিলাই যায় কিমান ভাল লাগিব সবলৈকে একে একে কিনিলে হয়নে বাৰু তাকে অঁ ল'ৰা পাৰ্টীখিনিও এটা সঁচাকৈ সঁচাকৈ সেই মই কৈছো নহয় মই মানে এইবাৰ পূজাত কাপোৰ আনিছিলোঁ যে তাৰপৰা এই ৰাধা ক্লথ ষ্টৰ পৰা মই তেনেকৈ কম দামতে বহুত ধুনীয়া ধুনীয়া কাপোৰ পাইছোঁ আৰু এতিয়া মানে গ'লে কি যদি সৰহকৈ কাপোৰ ল'লে অকণমান ডিছকাউণ্টো দিব পাৰে এনেও সেইখন হ'লচেলৰ তাকে একে একেখন দোকানৰ পৰা কিনিলে সেইটো সবৰ কাৰণে লাভ হ'ব কাৰণ সবৰে অলপ অলপ কম কমকৈ পৰিব যে কাপোৰখিনিৰ দামটো হয়নে বাৰু

অঁ মজা হ'ব তেতিয়া সঁচাকৈ দেই কিন্তু আইডিয়াটো ভাল হৈছে আহিব পাৰা বা বাহিৰে বাহিৰে বিশালতে সব বজাৰ কৰিম তাৰপৰা সেই ৰাধা ক্লথ ষ্টৰত অলপ বজাৰ চজাৰ কৰি পিনি তাৰপিছত সেই আহোতে আৰু মাংস অকণ লৈ আহিম গোটেইখিনিয়ে ভালকৈ বনাই মেলি খাম আৰু আৰু শাক চব্জি কিবাকিবি লৈ চালাড তালাদ বনাম অঁ মাছ চাছো অলপ কিনি মেলি আনিব লাগিব মাছ মাংস সব বনাই আমাৰ আৰু এইজনীয়ে কৈ আছে ফুচকা খাম বুলি ফুচকা চুচকা সব কিনি আনিব লাগিব ৰেদিমেতকৈ ঘৰত যাতে ফুচকা

হ'ব সেইকেইটা দিন প কেতিয়ানো আকৌ পটককৈ পাম নহ্ গোটেইকেইজনী লগ

তেনেকৈ ধুনীয়াকৈ সবে আৰু চেলিব্ৰেট কৰিব লাগিব সেইকেইটা দিন সেইটোৱে কাপোৰ কানিটো মেইন আৰু এতিয়া আজিকালিতো মানুহে আৰু কাপোৰ কানি আছে যেনে একেযোৰকে পিন্ধিছে

কেনেকুৱা কোনে কি ধুনীয়া মেকআপ কৰিছে কি কি লগাইছে খোপাত সেইবোৰহে চাব সেইকাৰণে সব বস্তুখিনি হয় ভাল লাগিব তেনেকুৱা বস্তু অলপ কিনিব লাগিব অকণ ইউনিক ইউনিক টাইপৰ অঁ মোৰ ওচৰত মই থুৰিয়া দুযোৰ কিনি থৈছোঁ পিন্ধাই নাই এইবাৰ ভাবিছোঁ কোনোবা জোৰোণত হ'লেও সেইযোৰ পিন্ধিম এযোৰ থুৰীয়া ৰঙা এযোৰ পিন্ধিম এযোৰ আৰু কালাৰিং

দিনত যদি তুমি মানে বেলেগ যদি জোৰোণত যাওতে যদি বেলেগ কাপোৰ কানি কিনা তেতিয়া যদি মেটচিং হয় সেইটো আকৌ থুৰিয়াবিলাক আকৌ সবৰ লগত পিন্ধিলে আকৌ দেখিবলৈ মানে গহীন লাগে যে ভাল লাগে অঁ সেইকাৰণে মই ভাবিছোঁ দুযোৰ লৈ থৈছোঁ যে ৰঙাযোৰকে পিন্ধিম চাগে এযোৰ কালাৰিং ঢেৰ কালাৰ থকা কিনি থৈছোঁ এযোৰ অকল ৰঙা কিনিব লাগিব অকলে পিন্ধিব নোৱাৰো যে কোনোবা এজনী থাকিলে পিন্ধাই দিলে তাত ভাল হ'ব তেনেকৈ পিন্ধিবলৈ অঁ গোটেই সোপাই লগতে হেৰি কি বুলি কয় ষ্টাইল চিচটাইল কৰিব লাগিব তাকেহে কৰিব লাগিব আৰু কোনোবা বাবুহঁতে কিবা কিনিম বুলি কৈছেনি বাবুয়ে কিবা কিবি কিনিবনি কিনিব অঁ তাকে ল'ৰাবিলাকৰতো একো নাই কাপোৰটো কিনিলে পিন্ধিলে হৈ গ'ল ছোৱালবিলাকৰহে ধেৰ আকৌ

তাকেই ল'ৰাবিলাকে এটা চোলাকে দছবাৰ পিন্ধি থাকিলেও কোনো চাওটা মানুহ নাই হয়নে বাও অঁ একো নাই তাহাতৰ আৰু আৰু কি বুলি কয় কি কথা এটা সুধিম বুলি পাহৰিছোঁ নহয় ৰ'বা আৰু কিবা এটা কথা অঁ ভাবিবলৈ লাগিব কি কথা এটা সুধিম বুলি ভাবিছিলো পতককে পাহৰি গ'লো নহয় আকৌ কথা পাতোতে মাজতে ওলালেহে মনত পৰিব এতিয়া

কিন্তু যে এইটো কথা মই পাহৰি থাকিলো অঁ ধুনীয়া ধুনীয়া দুটামানো ল'ব লাগিব অকণমান জিলকি জিলকি কৰি থাকে যে ৰা কিবা আঙুঠি দুটামানো ল'ব লাগিব অকণমান ৰাতিহ'লে অঁ আঙুঠি দুটামানো ল'ব লাগিব আঙুঠিবিলাক পিন্ধিলে হাতখন একদম বাটৰপৰা অকণমান চাইন কৰি থাকিব অকণমান পাথৰ লগা লগা যে পায় যে অঁ গোটেইকেইজনীয়ে ছেম ছেম একদম ল'ব লাগিব মিলাই মিলিয়ে পিন্ধিব লাগিব তাকেহে অনলাইনত চাব লাগিব অনলাইনত অকণমান কমকৈ দামটো পৰে অঁ অনলাইনতো চাব লাগিব তাৰপিছত আৰু কাৰোবাক অফলাইনটো সুধি চাব লাগিব ক'ত কিমান দাম তেতিয়া কিনিব পাৰিম মেচিং মেচিং নেইলপলিচো কিনিব লাগিব লগাই পাৰফিউমো ল'ব লাগিব ধুনীয়া ধুনীয়া কিনিব লাগিব অঁ ধুনীয়া ধুনীয়া এই ধেৰ আৰু মুঠতে অসংখ্য বস্তু ল'বলৈ আছে দেই ইমান বস্তু কিনিব লাগে হয়নে বাৰু মই একো নিকিনিলেও চেন্ডেল এযোৰ ওখ কিনিম আৰু কাপোৰটো দুযোৰ ল'ম বুলি ভাবিছোৱেই কি হয় নাজানো বাৰু কিনিম বুলি ধুনীয়াকৈ ভাবি থৈছোঁ আৰু কাপোৰ দুযোৰকে ল'ব লাগিব আৰু বোলো তাকেহে আমাৰো একেহে ধেৰ বস্তু ল'ব লাগিলে আকৌ জোনালীৰ বস্তুবিলাকতো ধেৰ দাম লয় যে সৰু ল'ৰা ছোৱালী বস্তু নোৱাৰি দেই তাকে চাই ল'ব লাগিব ল'বলৈ মন নাযায় নিপিন্ধো অঁ কাৰোবাৰ পৰা ধাৰলৈ আনি পিন্ধো নিচিনা লাগিব একদম হয়নে বাৰু আকৌ লোকৰ বস্তু পিন্ধি ফটো দিবলৈও মন নাযায় নিজৰ বুলি ক'ব লাগে নিজৰ ঘৰৰ বিয়া হয়নে বাৰু কওঁ সেইটোৱেতো সঁচাকৈ দেই কিনিব লাগিব কিনিব লাগিব বহুত বস্তু কিনিব লাগিব দেই মোৰ শ্বল এখনো ল'ব লাগে চাদাৰ মেখেলা তাদৰ মেখেলা পিন্ধিলে পাতলাকৈ ওপৰত ল'বৰ কাৰণে সদায় চুৱেটাৰটো পিন্ধি যাবলৈও বেয়া ওচৰে পাজৰে ওলাই যাবলৈ অঁ ডাঠো হৈ যায় যে ডাঠো হয়

বাকী সব এতিয়া ভালেই আৰু ঘৰত নহ্ তেতিয়াহ'লে একেবাৰে আমি হেৰিতহে লগ পাম আৰু ধুনীয়াকেনে বজাৰ

বজাৰ কৰি দুজনীয়ে ল খাই বৈ ধুনীয়াকৈ কিবা কিবি কিনিম খাম মাংস চাংস সব খাই বৈ বেলেগ ফূৰ্তি কৰিম আৰু সেইদিনাখনেই কিবা কৰি আছিলানে এনেই আছিলা মই এনেই বোলো সময় পালো ফোন এটাকে লগাওচোন তোমালৈ অঁ মোৰো একেই কাম বন কৰি সেই আজৰি হৈ অকণমান ওলাই আহিছো বুলি কৈছিলোঁ যে হ'ব তেতিয়াহ'লে তুমিও কিবা কিবি কৰা নে কি কৰা মোবাইলকে চা চোৱা তেতিয়াহ'লে আমি কাইলৈ লগ পাম আৰু গোটেইকেইজনী লগ হৈ তেতিয়া বজাৰখন কৰিবগৈ লাগিব গোটেইজনী ফোন কৰি হয়নে বাৰু অঁ আৰু বস্তু এটা চাওতে কিমান সময় লাগে গোটেই দিনডাল দিলেও কম পৰিবগৈ হয়নে বাৰু অঁ অঁ হয় ঠিক আছে তেতিয়াহ'লে আমি গোটেইকেইজনী কাইলৈ লগ হ'ম আৰু হ'ব দিয়া